হেল্ল' কোনে কৈছে অ' আছে আপোনাক কেতিয়া মানে দৰকাৰ ঘৰ অঁ এই পৰিয়াল থাকিবনে ছিংগুল অঁ আহিব তেন্তে চাবহি ভাড়া ভাড়া আমি তিনি হেজাৰকৈ দিওঁ অঁ লাইটটো এক্সট্ৰাই হ'ব পানীটো লগতে থাকিব ঠিক আছে অঁ অঁ